হেল্ল' হেল্ল' অ কেনে কেনেকুৱা ভাল এই খবৰ আছোঁ আৰু মোটামুটি এই এই ঘৰলৈ মিটিংখনলৈ মাতিছিলেনি

যাম বুলি ভাবিছোঁ আৰু যাব যাব মোৰ লগত এই অতুল আৰু বিতুল যাব তাহাঁতি যাম বুলি কৈছিলে

অ ভাৰাতে আকৌ একেবাৰে গুচি যাম আৰু নহ'বা অ হেৰি কৰিব আমাৰ ঘৰলৈকে ওলাই আহিবা এই আমাৰ ঘৰতে গোট খাই গোটেইগাল গুচি যাম

অ ঠিক আছে হ'ব দিয়ক অ ও ও